মোৰ অঞ্চলৰ প্ৰাথমিক জীৱিকা হৈছে খেতি খেতি বিশেষকৈ ধান খেতি

তেনেকৈ আহে আৰু পৰ্যটক হিচাপে আজিৰ ডেটলৈকে অহা নাই বাৰু কিন্তু এনে ধৰক যোৰহাট এগ্ৰিকালচাৰ

আমাৰ নজনা খিনি তেহেঁতি আমাক অকণমান বুজাই দিয়ে ধৰক এইটো তেনেকে ধান খেতি ইমান এইবাৰ ধৰক আমি কৰিছিলোঁ পোন্ধৰ বিঘামান কিন্তটো ধান ভালো হৈছিলে তাৰ পৰা আকৌ মাজতে এবছৰমান কৰা নহ'ল

সেইবিলাকেই আৰু